প্ৰাকৃতিক দুৰ্যোগ আৰু পৰিৱেশজনিত সমস্যাই অসমৰ ইতিহাসত বিৰূপ প্ৰভাৱ পেলাইছে চাবলৈ গ'লে অসমখন উত্তৰ পূব ভাৰতত অৱস্থিত আৰু জলবায়ুৰ বাবে অতিকৈ ক্ষতি অতিকৈ ক্ষতিগ্ৰস্থ সন্মুখীন হোৱা ৰাজ্য অসমৰ জনসাধাৰণে বহু আগৰ পৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সমস্যা সন্মুখীন হৈ আহিছে আৰু অসমত বিশেষকৈ বা বাৰিষা কালত বানপানীয়ে প্ৰলয়ংকাৰী তাণ্ডৱৰ সৃষ্টি কৰে ইয়াৰ ফলত অসম বিভি ইয়াৰ ফলত বহুতো জীৱ জন্তু মানুহ আদিৰ মৃত্যুমুখত পৰে আৰু বহুতো আঘাতপ্ৰাপ্ত আৰু ক্ষতিসাধান সক বহুত মানুহৰ ঘৰ বাৰী হেৰুৱায় আৰু ইয়াৰ উপৰিও অসমত ভ আগৰ পৰা বহু বছৰ আগৰেপৰা আমি ভুমিকম্পৰ প্ৰলয়ংকাৰী ক্ষতিসাধনৰ সন্মুখীন হৈ আহিছে অসম চাবলৈ গ'লে দুহেজাৰ বাৰ দুহেজাৰ বিশ আৰু ঊনৈছশ পঞ্চাছ ঊনৈছশ বাসত্তৰ আৰু ওঁঠৰশ সাতান্নব্বৈ চনত এই যিকেইটা অসমত ভুমিকম্প হৈছিল এইকেইটাত বহু লোকৰ প্ৰাণহানি হৈছিল আৰু বহুতে ঘৰ দুৱাৰ আদিত ধ্বংসপ্ৰাপ্ত হৈছিল আৰু ইয়াৰ উপৰিও অসমতনো ভুমিস্খলন গৰাখহনীয়া আৰু প্ৰালয়ংকাৰী বৰষুণ ভুমিস্খলন আদিও অসমত বিস্তৰ ক্ষতিসাধন কৰে চাবলৈ গ'লে বানপানীয়ে বানপানীয়ে বাৰিষাৰ সময়ত ৰাজ্যখনক ৰাজ্যখনক প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত অসমত সৰ্বাধিক প্ৰাকৃতিক দুৰ্যোগ হয় বানপানীৰ ফলত বানপানীৰ ফলত অসমৰ সকলোবোৰ নদ নদী উপচি পৰে আৰু বিশেষকৈ অসমৰ ঘাই নদী ব্ৰহ্মপুত্ৰই সকলো ফালৰ পৰা অসমখনক বানপানীৰ তাণ্ডৱৰ সৃষ্টি কৰে আৰু বহু মানুহৰ ঘৰ দুৱাৰ আদি হেৰুৱাবলগীয়া হয় আৰু বহুত জীৱ জন্তুৰ প্ৰাণনাশ হয় আৰু শস্যৰ ঘৰ দুৱাৰ আদি হেৰুৱাবলগীয়া হয় অসমত ভুমিকম্পৰ প্ৰৱণতা অধিক কাৰণ অসমত ভুমিকম্প অসমখন ভুমিকম্পি ভুমিকম্পীয় সক্ৰীয় অঞ্চলত অৱস্থিত শেষতীয়া বছৰবোৰত অসমত কেবাটাও ডাঙৰ ভুমিকম্পৰ পৰা আদি কৰি মধ্যমীয়া ভুমিকম্পৰ ফলত ঘৰ দুৱাৰ আদিৰ বিস্তৰ ক্ষতিসাধান হৈছে ইয়াৰ উপৰিও ৰাজ্যখনত ধুমুহা আৰু ঘুৰ্ণীবতাহ প্ৰায়ে আহ প্ৰায় আহি থাকে আৰু এই বহাগ বিহুৰ ওচৰে পাজৰে অহা এজাক অতি ডাঙৰ ধুমুহাই অসমত বিস্তৰ ক্ষতিসাধন কৰে এই ব্যয় বতাহজাকৰ নাম সকলোৱে বৰদৈচিলা বুলি কয় আৰু এই বৰদৈচিলাই বহু মানুহৰ ঘৰ দুৱাৰ আদি উৰুৱাই নিয়ে অসম চৰকাৰে অসম চৰকাৰে ৰাজ্যখনক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জড়িয়তে প্ৰাকৃতিক দুৰ্যোগ কমোৱাৰ বাবে কেইবাটাও ব্যৱস্থা হাতত লৈছে ইয়াৰ ভিতৰত ইয়াৰ ভিতৰত আগতীয়াভাৱে ভুমিকম্পৰ ফলত হ'ব পৰা ক্ষতিসাধন হ'ব পৰা ঘৰ আৰু বানপানীৰ ফলত বানপানী প্ৰবল প্ৰবল বানপানীৰ ভিতৰত বানপানী হোৱা অঞ্চলৰ ভিতৰত থকা ঘৰ দুৱাৰ এইবিলাক চিনাক্তকৰণ কৰি সেইবোৰৰ মেৰামতি আৰু মাঠাউৰি নিৰ্মাণ মাঠাউৰি ওখ আৰু মাঠাউৰি মজবুতকৰণ এইবোৰৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ইয়াৰোপৰিও দুৰ্যোগ ব্যৱস্থাপনা বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু স সম্প্ৰদায়ভিত্তিক দুৰ্যোগৰ বিপদ হ্ৰাস কৰিবৰ বাবে কাৰ্মসূচী আৰু সুৰক্ষাৰ বাবে প্ৰসাৰৰ সজাগতা অভিযান আদি চৰকাৰে চৰকাৰে অন্তভুক্ত কৰিছে আৰু প্ৰাকৃতিক দুৰ্যোগে অসমৰ ৰাজ্যৰ বাবে এক উল্লেখনীয় প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰভাৱ কম কৰিবলৈ চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰস্তুতি ব্যৱস্থাত বহু বিনিয়োগ কৰিছে আৰু ইয়াৰ উপৰিও আগতীয়াকৈ ল'ব পৰা সতৰ্কবাণী আদিৰ ওপৰত ভিত্তি কৰি জন অসমৰ জনসাধাৰণে বহু সাৱধানতা অৱলম্বন কৰে যদিও অসম প্ৰাকৃতিক দুৰ্যোগ প্ৰৱণতা হোৱাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ যিমানবোৰ বয় ক্ষতি হয় তাৰ ওপৰত অসমৰ জনসাধাৰণৰ বিস্তৰ ফল ভুগিবলগীয়া হয় অসমখন ইতি পৌৰাণিক কালৰ পৰাই ইয়াত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ চলি আহিছে আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত অসমৰ জনসাধাৰণৰহে বেছি ক্ষতিসাধন হয়